অসমৰ প্ৰধান বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিবু গুৱাহাটী বিশ্ববিদ্যালয় কটন মহাবিদ্যালয় বৰ্তমান কটন বিশ্ববিদ্যালয় গড়গাঁও মহাবিদ্যালয় যোৰহাট মহাবিদ্যালয় আদি বিভিন্ন আই আই টি গুৱাহাটী উচ্চ শিক্ষা অনুষ্ঠানবোৰত জনপ্ৰিয় পাঠ্যক্ৰমবোৰ যেনে এম এ বি এ এম বি এ বি বি এ ইঞ্জিনিয়াৰিং পাৰ্ফমিং আৰ্টছ তাৰপিছত আই আই টি গুৱাহাটীত ইঞ্জিনিয়াৰিং বি টেক আই টেক আদি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে